মই মোৰ চাকৰি অৰ্থাৎ কেৰিয়াৰ বিচাৰোঁ যে মই এজনী সফল কৰ্মচাৰী অৰ্থাৎ এজনী ভাল চাকৰীয়াল হোৱাতো বিচাৰোঁ যেনে মই নিজে চাকৰি বিচাৰোঁ মই এজনী ভাল অধ্যাপক হোৱাতো তাৰ উপৰিও মই নিজৰ দেশৰ কাৰণে ভাল কৰ্ম কৰি যাব বিচাৰিছোঁ এজনী ভাল সন্তান লগতে এজনী ভাল নাগৰিক হোৱাতো মোৰ সপোন